শচীন তেণ্ডুলকাৰ ভাৰতৰ এজন অতি জনপ্ৰিয় খেলুৱৈ আৰু ক্ৰিকেট ভাল পোৱা প্ৰায়ভাগ মানুহেই তেওঁক খুব ভাল পায় আৰু মোৰো তেওঁ ভাল লাগে তেওঁক ভাল লাগে ত' শচীন তেণ্ডুলকাৰৰ সম্পূৰ্ণ নাম শচীন ৰমেশ তেণ্ডুলকাৰ তেওঁৰ জন্ম হৈছিল চৌব্বিছ এপ্ৰিল ঊনৈছশ সত্তৰ চনত বম্বে' মহাৰাষ্ট্ৰত হৈছিল শচীন টেণ্ডুলকাৰ ভাৰতৰ প্ৰতিষ্ঠাপক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হয় তেওঁ ভাৰতৰ মানে বা জাতীয় দলৰ অধিনায়ক আছিল ক্ৰিকেটৰ ইতিহাসত তেওঁ অন্যতম শ্ৰেষ্ঠ বেটছমেনো আছিল তেওঁ ক্ৰমে ওঠৰ হাজাৰৰ পৰা পোন্ধৰ হাজাৰ ৰাণতকৈও অধিক ৰাণ সংগ্ৰহ কৰি এদিনীয়া আৰু টেটছ টেষ্ট ক্ৰিকেটত দুইটাতে সৰ্বকাল সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ লাভ কৰা অভিলেখো তেওঁ হাতত আছে তেখেতে আই চি চি ক্ৰিকেট বিশ্বকাপত দুহেজাৰ এঘাৰ চনত ভাৰত বাংলাদেশ শ্ৰীলংকাৰ লগত বিজয় সাব্যস্ত কৰিছিল তেওঁক আকৌ লিটিল মাষ্টাৰ মাষ্টাৰ ব্লাষ্টাৰ বুলিও কোৱা হয় তেখেতে আই চি চি চেম্পিয়নছ ট্ৰফি দুহেজাৰ দুই চনৰ শ্ৰীলংকাৰ বিজয় লাভ কৰিছিল তেওঁ ভাৰত চৰকাৰৰ পৰা কেইবাটাও বঁটা লাভ কৰিছিল তেখেতে ক্ৰমে অৰ্জুন বঁটা ঊনৈছশ চৌৰান্নব্বৈ চনত খেল ৰত্ন বঁটা ঊনৈছশ সাতান্নব্বৈ চনত তাৰপাছত পদ্মশ্ৰী বঁটা ঊনৈছশ আঠান্নব্বৈ চনত আৰু ইয়াৰ উপৰি তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হয় তেখেতক তেওঁ আটাইতকৈ কম বয়সীয়া পুৰস্কাৰ এই মানে বঁটা লাভ কৰা কম বয়সীয়া প্ৰথমজন খেলুৱৈ হয় আৰু এইবোৰ কাৰণতে মোৰ তেখেতক মানে ভাল লাগে